হয় কওকচোন অঁ আছোঁ আছোঁ কওকচোন অঁ নাই নাই পোৱা নাই বাৰু কওকচোন হয় কওক অঁ হয় বাৰু

হয়তো এতিয়াতো বহুতখিনি প্ৰডাক্ট আহিছে বিহু আহিছে ন নতুন নতুন ডিজাইনৰো আহিছে তাৰপিছত আপুনি আহিলে দেখিব কওকচোন আপোনাক কেনেকুৱা ধৰণৰ লাগে বা অঁ অঁ ইয়াততো তিনিটা কোৱালিটিৰ আছে হা এতিয়া বৰ্তমান আপোনাৰ পাঁচ হাজাৰতো পাব সাত হাজাৰতো পাব আৰু দহ হাজাৰতো পাব আপোনাক এতিয়া কোনটো কোৱালিটি লাগে অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে আপোনাক যদি মিডিয়ামটো লাগিলে আপুনি সাত হাজাৰমানত পাই যাব অঁ অঁ ন হয় আপুনি আহকচোন মিলাই মেলি দিম আৰু অঁ থাকিম থাকিম বিহু আহিছে থাকিমেই অঁ মোৰ দোকানখন এই পুলিচ পইন্টৰ পৰা এই ৰাইট ছাইডে এই গহপুৰ ফালৰ পৰা আহিলে পুলিচ পইন্টটোৰ পৰা ৰাইট ছাইডে

অঁ ঠিক আছে ঠিক আছে আহক আপুনি আমাৰ দোকানততো আমি এইবোৰ বেচিবৰ কাৰণেই থাকোঁ হ'ব দিয়ক অঁ ঠিক আছে হ'ব দিয়ক অঁ ঠিক আছে হ'ব দিয়ক